মোৰ এতিয়াও মনত আছে মোৰ প্ৰথম ফোনটোৰ নাম আছিল নকিয়া তেত্ৰিছ দহ সেই দিনত সেইটো ফোন এটা বহুত ভাল ধৰণৰ ফোন আছিলে নকিয়াৰ তেতিয়া কীপেড ফোন আহিছিলে আৰু তাত আপুনি ফোন আৰু মেছেজ কৰিব পৰা পাৰিছিলে তাপা যিমানেই দিন পাৰ হৈ হৈ আহিছে তিমানেই আমাৰ যোনটো স্মাৰ্টফোনৰ প্ৰযুক্তি সেইটো তিমানেই আৰু আগবাঢ়ি বা আৰু ভাল হৈ আহি আছে তাৰপিছত সেইটো ফোনৰ পিছত মোৰ আৰু মনত আছে তাৰপিছত আহিলে আপোনাৰ ছেমছাং গেলেক্সি সেইটোও ফোন মই লৈছিলোঁ সেইটো ফোনত আপোনাৰ স্ক্ৰীণ টাচ্ছ তেতিয়া প্ৰথম প্ৰথমকৈ ওলাইছে স্ক্ৰীণ টাচ্ছ স্ক্ৰীণ টাচ্ছ ফোন ল'লোঁ তাৰপিছত সেইটোও মই চলালোঁ কেইদিনমান সেইটোও বহুত ভাল এতিয়াতোতো আপোনাৰ ফাইভ জি যুগ আহিয়ে গ'ল আপুনি একেটিপাতে গোটেই সংসাৰৰ গোটেই যিমানবোৰ আপুনি কথা জানিব পাৰে একেটিপাতে পাই যায় আগৰ দিনত তেনেকুৱা নাছিলে মোৰ প্ৰথম ফোনটোত এটা বহুত হেৰি আছ ডাঙৰ কাৰণ আছিল যে মোৰ ঘৰত এটাও ফোন নাছিলে আৰু আমি যেতিয়া খুড়া নাইবা বৰ্তাহঁতক ফোন কৰিবলগীয়া হয় অলপমান দূৰত গৈ এটা ভাল নেটৱৰ্ক পোৱা জেগাতহে ফোনটো চলিছিলে ভালকৈ আৰু যদি ঘৰৰ পৰা কৰে আপোনাৰ যোনটো মাত সেইটো অকণমান ফটা ফটা আহিছিলে আজিকালিৰ দিনততো আপুনি ক'ৰবাৰ পৰাও যদি ফোন লগায় ডেন পায়ে যায় আৰু বহুত সলসলীয়া ধুনীয়া মাত আহে মোৰ প্ৰথম ফোনটোৰ পৰা এতিয়ালৈকে যিমানখিনি ফোন চলালোঁ সেইটো প্ৰত্যেকটোৱে এটাতকৈ এটা ওপৰত যিমান দিন পাৰ হৈ গৈ আছে তিমানেই আমাৰ স্মাৰ্টফোনৰ পদ্ধতি বা স্মাৰ্টফোন চলা পদ্ধতিবিলাক তিমানেই উন্নত হৈ হৈ গৈ আছে প্ৰথমতে আছিল আপোনাৰ ছুইচ টিপা তাৰ আগত আছিল পেজাৰ য'ত অকল মেছেজ যায় তাৰপিছত আহিলে ন'কিয়া তাৰপিছত আপোনাৰ আহিলে ছেমছাং গেলেক্সি য'ত আপুনি ছুইচ টিপাটো বদলি সিহঁতে স্ক্ৰীণ টাচ্ছ কৰিলে য'ত আপোনাৰ স্ক্ৰীণ চুলেই আপোনাৰ চব কাম হয় তাত কোনো ধৰণৰ বুটাম নাই টিপিবলৈ তাৰপিছত এতিয়াৰ দিনততো আপুনি জানেই আগৰ দিনত ভিডিঅ' কল বোলা একোৱে বস্তু নাছিলে বচ্ অকল মাতহে শুনিব পাৰিছিলে আজিকালি আপুনি এটা ছুইচ টিপিলেই আপোনাৰ বৰ্তা বা খুড়া যিমানেই দূৰত নাথাকক কিয় তেওঁলোকৰ চেহেৰা পৰ্যন্ত আপুনি চাব পাৰে কথা পাতি পাতি ভিডিঅ' কলৰ দ্বাৰা আৰু আমাৰ যোনবিলাক স্মাৰ্টফোন সেইবিলাক স্মাৰ্টফোন আচলতে বহুতেই আমাৰ যোন আমাৰ জীৱনটো বহুতেই সহজ কৰি তুলিছে কাৰণ আপুনি যদি যিকোনো এটা কামৰ উপায় বিচাৰে আপুনি ন নজনা কামো আপুনি গুগলত গৈ আৰামছে চাব পাৰে আগৰ দিনত সেইটো সুবিধা নাছিলে আগৰ দিনত যদিও আপুনি শিকিব বা জানিব আছে আপুনি কাৰোবাক ফোন কৰি বা আপুনি কাৰোবাক মেছেজ কৰিহে জানিব পা পাৰিছিলে